অ' বাইদেউ অ' ভালনে হেল্ল' অ' কি কৰি আছে অ' এই আমাৰ ভাগিনজনীৰ বিয়া হ'ল নহয় গম পায় নাপায় জানো পায় অ' পাইছে ন অ' বিয়া মানে এই দহ তাৰিখলৈ তাৰপিছত হেৰি কাপোৰ দুযোৰমান কিনিবগৈ লাগিছিলে বিয়ালৈ বুলি পাৰিলে আজি কালি পুৰণা কাপোৰটো নিপিন্ধে ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ দুযোৰমান কিনিবগৈ লাগিছিলে অ' হয়নি তেতিয়াহ'লে যা ওলাব পাৰিব নি কাইলৈ মোৰ লগত দুটামান বজাত অ' ঠিক আছে তেতিয়াহ'লে ওলাবচোন নহ'লে ওলাই মেলি হেৰি কৰিব আমাৰ ঘৰলৈকে ওলাই গুচি আহিব অ' অ' ঠিক আছে বাৰু দিয়ক হ'ব